হয় মই যিহেতু গাঁৱৰ জীয়ৰী আৰু গাঁৱৰ বোৱাৰী গতিকে মই চৌকাত ভাত ৰান্ধি খোৱা বৰ্তমানো খাওঁ আৰু মই জন্মৰ পৰাই দেখিছোঁ আৰু জন্মৰ পৰাই আমি চৌকাৰ লগতে জড়িত মানে মোৰ মাৰ ঘৰতো গেছ লোৱা প্ৰায় তিনিমাহ মানহে হৈছে আৰু মই এতিয়া নিজৰ ঘৰখনতো গেছ লোৱা প্ৰায় এবছৰ মানহে হৈছে গতিকে চৌকাত ভাত ৰান্ধি বা বস্তু ৰান্ধি আমি পাইছোঁ চৌকাত ৰন্ধা চৌকাত ৰন্ধা আমাৰ খাদ্যখিনি খাবলৈ বহুত সুস্বাদু হয় চৌকাত এ চৌকাত আমি যি বস্তুৱে নাৰান্ধো আমাৰ এ স্বাস্থ্যৰ কাৰণে ই বৰ উপকাৰীও হয় এ গেছ বা ইণ্ডাকশ্যনৰ পৰা আমাৰ এ চৌকাটো কেনেকৈ পৃথক হয় মানে চৌকাত ৰন্ধা খাদ্য মাংসই হওক বা বেলেগ শাক পাচলিয়ে হওক বা যি বস্তুৱে নহওক চৌকাত আমাৰ এটা বেলেগ সুস্বাদ মানে বহুত সুস্বাদু হয় আমাৰ খাদ্যখিনি গেছতকৈ গেছত যদিও বস্তু এটা তাৎক্ষণিকভাৱে আমি ৰান্ধি পেলাই আদায় কৰিব পাৰোঁ বা মাংসই হওক বা কিবা বস্তু যিকোনো বস্তু ৰান্ধিব পাৰোঁ কিন্তু এ জুইত মানে চৌকাত আমাৰ তাতকৈ আমাৰ সোনকালে হোৱাৰ নিচিনা লগাৰ উপৰিও এ মানে খাবলৈ বহুত সুস্বাদু হয় আৰু গেছত কিছুমান বা ইণ্ডাকশ্যনত আমাৰ ৰিক্স থাকে নিৰ্দিষ্ট সময়ত যদি আমি বস্তুটো নমাব নোৱাৰোঁ তেতিয়াহ'লে বস্তুটো আমাৰ জ্বলি জ্বলি যায় বা আমাৰ বস্তুটো নষ্ট হৈ যোৱাৰ আমাৰ চাঞ্চ থাকে কাৰণ আমি টাইম মেইনটেইন কৰি পেলাই সেই গেছ বা ইণ্ডাকশ্যনত আমি ব্যৱহাৰ কৰিব লাগে কিন্তু চৌকাত আমি জুইকুৰা কমাই থৈ যদি আমি মানে ভাত বা তৰকাৰিখিনি আমি উঠাই থৈ যাওঁ তেতিয়াহ'লে সেই বস্তুটো আমাৰ এ জ্বলি যোৱাৰ চাঞ্চ নাথাকে কাৰণ জুইটো কমাই থৈ আহিছোঁ যিহেতু কিন্তু গেছটো কমাই থৈ আহিলেও আমাৰ গাখীৰ হ'লেও বা কিবা হ'লেও আমাৰ জ্বলিয়েই যায় প্ৰায় জ্বলি যায় মানে সেইকাৰণে আমাৰ চৌকাটো আমাৰ গেছ বা ইণ্ডাকশ্যনতকৈ বহুত অকণমান সময় বেছি লয় কিন্তু বহুত ভাল হয় মানে